হেল্ল' দাদা মই যে আপোনাৰ কেবখন বুক কৰিছিলোঁ মোৰ বিশেষ কাৰণত যাব লগীয়া নহ'ল সেইবাবে মই দিয়া টকাকেইটা মোক একাউণ্টতে ঘূৰাই দিয়ক